মই মই ব্যৱসায় বৰ্তমান আপেল তামোল নাৰিকল তামোল নাৰিকলৰ বৰ্তমান ব্যৱহাৰ কৰি আছো এইটো কৰিব আজি দহ বছৰ বেছি হ'ল মোৰ আৰু এইটো কৰিয়ে মই চলি আছো মই তাৰমানে এই দহ বজাৰতে কৰি আছো এই ব্যৱসায় তামোল আৰু নাৰিকলৰ আৰু মোৰ লগ বন্ধু বান্ধৱীবিলাকে যেতিয়াৰপৰা তাৰমানে বিজনেছ কৰি আৰম্ভ কৰিছিল তাৰমানে সিহঁতে তাৰমানে তামোল নাৰিকল সিহঁতৰ কৰি আছিলোঁ কৰি কেনে এইটো তামোলটো গাঁৱৰপৰা তামোল নাৰিকলবিলাক গাঁৱৰপৰা বা ঘৰৰপৰা ঘৰৰ মানুহৰপৰা কিনে কিনি আনি পানাই বজাৰত সিহঁতৰ বেচে সিহঁতৰপৰা মই এই বস্তুটো শিকিলোঁ কিনি পেলাই তাৰমানে ময়ো তামোল নাৰিকলটো আৰম্ভ কৰিলোঁ তাৰমানে এতিয়া তাৰমানে তামোল নাৰিকলৰে তাৰমানে মানুহ ঘৰবিলাকত যাওঁ যাই কেনে তাৰমানে গছৰৰ চাওঁ এইবিলাক চাই কেনে তামোল কেনেকুৱা আছে বা কিলো ছিষ্টেম বা বস্তাৰ চিষ্টেম মই বেচা আৰম্ভ কৰিলোঁ পা মানে কিনিলোঁ সিহঁতৰপৰা কিনি আনি পেলাই মই তাৰমানে ওদালগুৰি বজাৰত আমাৰ ঘৰৰ ওচৰৰ বজাৰত মই বিক্ৰী কৰোঁ এইবিলাক আনি কেনে তামোলবিলাক সেই গছৰ ওপৰত চাই কিনে আৰু নাৰিকলবিলাকো এই যোৰা ছিষ্টেম বা পিচ চিষ্টেমত নাৰিকলবিলাক আনিলোঁ নাৰিকলত তামোলৰ টাইম দুমাহ তিনিমাহ থাকে তামোলত তামোল কিনি পেলাই সেইবোৰ গাঁৱৰপৰা আনি পেলাই ঘৰৰ ওচৰপৰাই বিক্ৰী কৰোঁ তাৰপৰা নাৰিকলৰ চিজন আহে নাৰিকলৰ চিজনটোত নাৰিকলবিলাক কিনো কিনি পেলাই মই আনি কিনে ইয়াতে বিক্ৰী কৰোঁ নাৰিকলবিলাক আৰু এইবিলাক কৰি কিনে মই লগ বন্ধুৰপৰা এইবিলাক শিকিছোঁ কাৰণ তামোল নাৰিকলবিলাক ব্যৱহাৰ মানে সিহঁতৰপৰা শিকি পেলাই মই তাৰ মানে সেই তামোল নাৰিকলৰ বিজনেচটো আৰম্ভ কৰিলোঁ এতিয়া মানে তামোলবিলাকো কিনো কিনি আনি আনি পেলাই তাৰপৰা মই বস্তাৰ চিষ্টেম বা কেজি চিষ্টেমত আনো কিনি আনি চিষ্টেমত বেচোঁ মই কুইণ্টেল চিষ্টেমত ইয়াতে বজাৰত আনি কেনে বেচোঁ সিহঁৰপৰা চলি আছো আৰু তাৰপৰা ছিজন আকৌ তামোলৰ ছিজন যেতিয়া হ'ব তেতিয়াৰপৰা তামোল কিনিলোঁ কিনি পেলাই আকৌ যদি বিক্ৰী কৰিলোঁ বিক্ৰী বাকীখিনি তাৰমানে মই কাটি পেলাই ৰ'দত দি শুকালোঁ শুকাই পেলাই সেইবিলাক শুকাই কিনে কাটি পেলাই চুপাৰি চিষ্টেম কৰি পেলাই আমি কেজি চিষ্টেম বিক্ৰী দিয়াৰ আৰম্ভ কৰিলোঁ তামোলবিলাক এতিয়া ৰ'দৰ শুকাই সেইবিলাক আৰম্ভ কৰিলোঁ তাৰপৰা আকৌ নাৰিকলৰ তামোলটো শেষ হৈ গ'ল হৈ পেলাই তাৰমানে তামোলটো কিনি আনি বুঢ়া হ'বলৈ যেতিয়া সিদ্ধ কৰিলোঁ জুয়ে দি সিদ্ধা কৰি পেলাই ৰ'দত মেলি দিলোঁ ৰ'দত মেলি দি পেলাই সেইটো যেতিয়া শকাই উঠাব তাৰপৰা গুচাই মই কাটি পেলাই পিচ পিচ কৰি তাৰমানে কেজি চিষ্টেমত মই বিক্ৰী কৰিলোঁ কেজি তাৰপৰা কুইণ্টেল কুইণ্টেলত বস্তা চিষ্টেমত এইবিলাক বিক্ৰী কৰিলোঁ তাৰপৰা তামোলৰ ছিজনটো শেষ নাৰিকল সেই নাৰিকলবিলাক মই কিনি আনো সিহঁতৰপৰা কেঁচাকৈ শুকান নাৰিকলবিলাক আনো আনি কনে বিক্ৰী কৰিলোঁ মানে এইটো যোৰা চিষ্টেমত বিক্ৰী কৰিলোঁ তাৰপৰা চিষ্টেমত যেতিয়া নাৰিকলৰ গৰম ছিজন আহে তেতিয়া নাৰিকলটো কেঁচা ডাব এইবিলাক আনো কিনি কিনি সিহঁতৰপৰা পিচ চিষ্টেমত মই কিনি আনো কিনি আনি কিনে ইয়াতে মই এতিয়া নাৰিকলবিলাক কেঁচা কেঁচা থাকে এতিয়া ডাব চিষ্টেমত মই এতিয়া গৰম চিজন ডাব চিষ্টেমত বিক্ৰী কৰোঁ যেতিয়া অলপ আৰু উচি যায় তেতিয়া শুকান হৈ যায় নাই যেতিয়া বিহুৰ চিজন আহে বিহুৰ চিজনত মই নাৰিকল যোৰা চিষ্টেমত বিক্ৰী কৰোঁ তাৰমানে সিহঁতৰপৰা মানে যোৰা চিষ্টেমত নাৰিকলটো তাৰপৰা নাৰিকল বিক্ৰী কৰিলোঁ তামোল বিক্ৰী কৰোঁ এনেকৈ আনি পেলাই এইবিলাক তাৰমানে মই শিকি শিকি সিহঁতৰপৰাই শিকিলোঁ শিকি আনি পেলাই ময়ে আৰম্ভ কৰিলোঁ তাৰপৰা নাৰিকলৰ তামোল কৰিলোঁ তামোলৰ পিছত আকৌ নাৰিকল নাৰিকলটো এনেকৈ নেক্স বছৰ আকৌ সেই নাৰিকলৰ চিজন শেষ হোৱাৰ পিছত তামোলৰ ছিজন আহিল তামোলো এনেকৈ কিনি আনিলোঁ কিনি আনি কিনে তাৰপৰা বিক্ৰীও কৰিলোঁ কুইণ্টেলত তাৰপৰা যিবিলাক বস্তু ৰৈ যায় ৰৈ যোৱাখিনিতো মই আকৌ পানীৰপৰা উহাই পেলাই এই ৰ'দত মেলি শুকাই আকৌ পিচ চিষ্টেম কৰিব গতিকে বছৰত তামোল আৰু নাৰিকলৰে মই বিজনেছটো আৰম্ভ কৰিলোঁ তাৰমানে এইটো লগ বন্ধুৰপৰা মই শিকা হৈছে আৰু বেলেগ বিদ্যাও আছে এই এইবিলাক তাৰমানে মই তামোল নাৰিকল তাৰপৰা এইটো আৰু পিছত মাজে সময়ত এইটো বগৰী আহে বগৰীটো আহি পেলাই বগৰীটো মই আনি পেলাই বগৰীটো বিক্ৰী কৰোঁ লগ বন্ধুৰপৰা কাম বন নোহোৱা হৈ গ'ল তেতিয়া লগ বন্ধুৰপৰা বিজনেছ কৰাটো মই শিকিলোঁ লগ বন্ধুসকলে ক'লে লগে লগে মই সিহঁতৰপৰা যায় যায় শিকিলোঁ শিকি কেনে তামোল নাৰিকল ময়ো আনি পেলাই মানে সিহঁতৰপৰা বিক্ৰী কৰিলোঁ তাৰমানে তামোল কিন্তু আনি কেনে বৰ্তমান তামল নাৰিকলৰ বিজনেছ কৰি আছো সেইকাৰণে তাৰমানে এইটোৱে বেলেগ একো নাই

তামোল নাৰিকল আৰু মিলি যায় নাৰিকলটো